যাবানি এদিন এদিন যাবা ইমান ধুনীয়া ধুনীয়া কাপোৰ অফাৰত দি আছে যাবা

একদম কমত দিছে ওলাবা বিহু সময়ত এইবাৰ ওলাবা বিহু সময়ত আনিমগৈ দেই অ তোমাৰ যেতিয়া সুবিধা হয় মোক ক'বা হা অ ঠিক আছে হ'ব দিয়া